হেল্ল' ভিনদেউ নে হয় ভিনদেউ নে অঁ এই কথা এটা কাৰণে ফোন কৰিলোঁ বুজিছেনে

অঁ অঁ শুনিছে অঁ অঁ এই কথাটো মানে হেৰি হ'ল মোৰ আগতে যিখন আধাৰ কাৰ্ডত যিটো মানে ফোন নাম্বাৰ দিয়া আছিলে অঁ যিটো ফোন নাম্বাৰ দিছিলোঁ সেই ফোন নাম্বাৰটো যিটো আছিলে সেইটো মানে এতিয়া মোৰটো ফোন নাম্বাৰটো চেঞ্জ হৈ গ'ল চেঞ্জ হৈ গ'ল মানে কেলেই আগৰটো মোৰ চিম হেৰাই যোৱা নাই জানো মবাইলটো কেলেই হেৰাই যোৱা নাই জানো অঁ অঁ তাৰপাছত এতিয়া মোৰ আকৌ নতুনকৈ এটা নাম্বাৰ উলিয়ালোঁ সেই নতুন নাম্বাৰটোৰ লগত আপোনাৰ আধাৰ কাৰ্ডত যিটো আছিলে সেইটো লগততো কানেকশ্যন নাই মোৰ অঁ অঁ অঁ অঁ অঁ এইটোৱে তাৰমানে এতিয়া মানে ধৰি লওক এতিয়া মই যদি লিংক নহয় মোৰ ফোন নাম্বাৰটো যদি লিংক নাথাকে আধাৰ কাৰ্ডৰ লগত এতিয়া মোৰটো প্ৰব্লেম এটা আহি যাব ধৰি লওক কৃষকৰ লোনটো মই পাই আছিলোঁ সেইটোতো মোৰ কাট খাই যাব হেই নাই কাট খাবই তাৰপাছত ধৰি লওক ৰেচন কাৰ্ডত যিটো নাম্বাৰ দিয়া আছিলে সেইটো নাম্বাৰো মোৰ খেলিমেলি হৈ গ'ল চব

তাৰপাছত এতিয়া মানে মই আকৌ মানে ধৰি লওক এইটো মানে ধৰি লওক আপোনাৰ বেংকতো মোৰ সেই একেটাই গতি ৰেচন কাৰ্ডটো সেই একেটাই গতি কৃষকৰ হেৰিটো একেই এতিয়া কি কৰিব লাগিব পঞ্চায়তত যাব লাগিব কোনটো কাৰণে অঁ অঁ অঁ বেংকতো যাব লাগিব নেকি অঁ অঁ অঁ কি ক'লে অঁ অঁ অঁ এই হেৰিকৈয়ো আমাৰ এতিয়া ৰেচন কাৰ্ডটো কাৰণে সমবায়লৈ যাবলৈ কৈছে আমাৰ চিনাতলিত যে আছে

তাত গৈ পেলাই লগ কৰিবগৈ লাগিব ন আৰু কাক ৱাৰ্ড মেম্বাৰৰ ওচৰলৈ যাবলৈ ক'লে বুজিছোঁ বুজিছোঁ বুজিছোঁ অঁ সেইবিলাক হেৰিয়ে কৰিব নেকি চাগে এইবোৰ যে কিবা অৰুণোদয় কেন্দ্ৰ নে যে এইবোৰ যে থাকে যে ঢেকিয়াল তিনিআলিত যে আছে যে অঁ সুধি চাব লাগিব ঠিক আছে বাৰু মই সুধিম বাৰু এইবোৰ মহা সমস্যা হ'ল মানে কি ক'ম আৰু তাকে মানে মাথা চাথা বেয়া হৈ গৈছেগৈ সেইটোটো বন্ধ কৰি দিব চাগে বন্ধ কৰিব ন সেইটো লিংকটোতো লাগিবই আৰু নহ'লেতো মই এতিয়া চৰকাৰৰ যিবিলাক আঁচনি আছে আঁচনিবিলাকত মোৰ সেই পুৰণা নাম্বাৰটোহে দিয়া আছিলে অঁ চব সিটো নাম্বাৰেই দিয়া আছিলে আক' মই এতিয়া আক' নতুনকৈ নাম্বাৰটো লোৱা নাই জানো অঁ এতিয়া সেইটোৱে প্ৰব্লেম এটা হৈ গৈছে মানে

ঠিক আছে মই যাব লাগিব তেনেহ'লে সেইটো কাহানিবাতে হেৰালে হেৰাই পেলাই আক' এইটো চিম ল'লো আক' এইটো চিমত এতিয়া নাম্বাৰ এই নাম্বাৰটো আক' মোৰ বেলেগ নাম্বাৰ হৈ গ'ল আগৰ নাম্বাৰবোৰ আক' চব হিয়াত ইটোতহে দিয়া আছিলে ইটো নাম্বাৰতহে চব দি থৈছিলোঁ এতিয়া খেলিমেলি হৈ গ'ল আক'

তাৰপিছত আকৌ আপুনিও চাবচোন বাৰু কি হয় অঁ অঁ ঠিক আছে হ'ব দিয়ক